আমি অসমীয়া ভাষীসকলে আমাৰ ভাষা সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আমি গ্ৰহণ কৰিব পাৰোঁ যিহেতু আমাৰ ভাষাটোক আমি বিশ্বায়নলৈ গতি কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ যিহেতু আমাৰ ভাষাটো বিশ্বৰ সকলো দেশে বা সকলো মানুহে যাতে বুজি পায় আৰু শিকিবলে যত্ন কৰে তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু আমি অসমীয়া ভাষাটো আৰু আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত যাতে বিশ্বায়নৰ প্ৰভাৱ যাতে পৰে আৰু বিশ্বায়নে যাতে আমাৰ সংস্কৃতিক গ্ৰহণ কৰে সেই কথাটোক লৈ আমি অধিক গুৰুত্ব দি আছোঁ যিহেতু আমাৰ অসমীয়া সাজপাৰৰ সাংস্কৃতিক বিষয়টো হৈছে মহিলাসকলৰ ক্ষেত্ৰত মেখেলা চাদৰ পৰিধান কৰা বিশেষকে আমাৰ অসমৰ সোণালী সূতাৰ যি সোণালী কাপোৰ পাটৰ কাপোৰ মুগাৰ কাপোৰ ইত্যাদি ইত্যাদিৰ যিবিলাক সাজ পোছাক আমি এই সাজ পোছাকবিলাক আমি যাতে সমগ্ৰ বিশ্বতে প্ৰচাৰ হয় আৰু আমাৰ ইয়াৰ পৰা যাতে আমি ৰপ্তানি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ যিহেতু আমাৰ সংস্কৃতিক দিশবিলাক যদি আমি বিশ্বায়নৰ প্ৰভাৱত আমি যদি আহল বহল কৰিব পাৰোঁ তেতিয়া আমি অৰ্থনৈতিকভাৱেও লাভৱান হ'ম আৰু আমাৰ সং সাংস্কৃতিক দিশটোৰ ভিতৰত আন এটা হৈছে আমাৰ খাদ্য সংস্কৃতি আমাৰ যি খাদ্য এই পৰম্পৰাগত খাদ্যবিলাকো যাতে সমগ্ৰ বিশ্বই জানিব পাৰে আৰু আমাৰ খাদ্য যাতে গ্ৰহণ কৰে তাৰ বাবে আমি চেষ্টা চলাই আছোঁ ইয়াৰ উপৰিও বিশ্বায়নৰ প্ৰভাৱত যাতে আমাৰ ভাষা সংস্কৃতি অকণো অনিষ্ট নহয় তাৰ বাবে আমি চেষ্টা চলাই আছোঁ যিহেতু বিশ্বায়নৰ প্ৰভাৱত কেতিয়াবা কোনোবা জাতিৰ বিলুপ্ত হোৱাও দেখা পোৱা যায় গতিকে এনেদৰে যাতে আমাৰ অসমীয়া ভাষীসকলৰ ভাখা সংস্কৃতি বিশ্বায়নত উজ্বলিহে উঠে তাৰ বাবেহে আমি চেষ্টা চলাই আছোঁ আৰু আমি আশা কৰোঁ যে আমাৰ ভাষা সংস্কৃতি সমগ্ৰ বিশ্বতেই বিয়পি পৰক বিশ্বৰ বিভিন্ন নাগৰিকে আমাৰ ভাখা সংস্কৃতিক গ্ৰহণ কৰক আৰু আদৰ কৰক এই কথাটোকে আমি গৌৰৱেৰে আমি নিশ্চিত নিশ্চিতভাৱে আমি চেষ্টা চলাই আছোঁ যাতে আমাৰ ভাষা সংস্কৃতিৰ গোটেই সমগ্ৰ বিশ্বতেই প্ৰভাৱ পৰে আমাৰ ভাষাটো কিছুদিনৰ আগতেই সৰ্বভাৰতীয় পৰ্যায়ত ধ্ৰুপদী ভাষালৈ স্বীকৃতি লাভ কৰিছে যিহেতু আমাৰ এই ভাষাটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যিহেতু স্বীকৃতি লাভ কৰিছে ঠিক তেনেদৰে আমি আমাৰ এই ভাষাটো সমগ্ৰ বিশ্বৰ ওপৰতে প্ৰভাৱ পৰাটোক আমি আশা কৰোঁ ধন্যবাদ